যেতিয়া মই মাছ ধৰিবলৈ যাওঁ তেতিয়া মই বৰশী আৰু জাল চাতনীয়া জাল তাৰপাছত পুঠিলিঙী জাল আৰু লৈ যোৱা হয় তাৰপাছত যদি মই ৰাতি মাছ চাবলৈ যাওঁ তেতিয়াহ'লে এখন দা আৰু এটা টচ লৈ যাওঁ আৰু চাইকেলৰ স্পক যে চাইকেলৰ স্পকেৰে এডাল কাঠত মেৰিয়াই মেৰিয়াই জোংটো তলফালে তলপিনে কৰি থওঁ যেতিয়া ৰাতি মাছটো দেখা পাম সেই জোংডালে হানি দিলে মাছটো মাৰিব পৰা যায় ঠিক তেনেকৈ মাছটো ধৰা হয় আৰু কেইবছৰমান কেইবছৰমান আগতে মাছ ধৰিছিল মানুহে বেছিকৈ ৰাতি টায়াৰ জ্বলাই পোহৰ কৰি দা কটাৰী লৈ তেনেকৈ মাছ ধৰিছিল আৰু নদীবিলাকত মানুহে ডাঙৰ ডাঙৰ পলহ তাৰপৰা জুলুঙী আদি ব্যৱহাৰ কৰিছিল আৰু ডাঙৰ ডাঙৰ জাল টুনী লাঙি জাল পাতিছিল বৰ্তমানো পতা হয় কেইবছৰমানৰ ভিতৰত ইয়াক সলনি কৰা হ'ল মানুহে চেপা পতা হ'ল আৰু কিছুমানেটো এতিয়া তাঁৰ বৈদ্যুতিক কাৰেন্ট দি কিনে মাছ উঠাই আনে আৰু আজিকালি খাল বিল সিঁচি কিনে মাছ ধৰে বিভিন্ন প্ৰকাৰৰ মাছ ধৰা হয় খাল বিল সিঁচাৰ পাছত মাছটো মটৰেৰে পানীটো সিঁচি দিয়া হয় তাৰপাছত মাছটো পৃথক কৰা হয়